আমাৰ মা দেউতাৰ শিক্ষাৰ অৰ্হতা বেছি নাই তেওঁলোকে সৰুতে ভাল শিক্ষাৰ সুবিধা পোৱা নাছিলে কাৰণ যাতায়তৰ সুবিধা খুবেই কম আছিলে আৰু তেতিয়া স্কুল স্কুলৰ সংখ্যাও বহুত কম আছিলে আৰু কিতাপ বহীৰ ব্যৱস্থা তেতিয়া নাছিলে আৰু এতিয়া যাতায়তৰ সুবিধাও হ'ল আৰু ৰাস্তা পথো এতিয়া ভাল হৈ গ'ল কিতাপ পত্ৰৰো সুবিধা এতিয়া বহুত হ'ল আৰু মানে আগতকে উন্নত